অঁ বাইদেউ অঁ আছোঁ আছোঁ মই ভাবিছোঁ কথা এটা পাৰ্কলৈ যাব নেকি বাৰু তিনিচুকীয়া যাম লগ

অঁ সেইখিনি বাৰু যোগাৰ কৰি থৈছোঁ

কেইটা বজাত যাম বুলি ভাবিছে কওক খাটাং পাঁচটা বজাত যাম আপুনি আহিব তিনিজনী ইয়াতে লগ খাম ঠি ঠিক আছে ঠিক আছে দুইগৰাকী একেলগে যাম হ'ব বাৰু